অ হয় কোৱা বাইদেউ এয়া এনেই আছোঁ

সেইটো কাৰণে

তাকে

এইফালেও হেৰি হৈ গ'ল

তেও চাই লওঁচোন বাৰু কিবা এটা কৰিব লাগিব এতিয়া আপোনাৰো চিনাকি আপোনাৰ কথাটোও ৰাখিব লাগিব ন' ঠিক আছে বাৰু চাই লওঁ যদি হয় তেতিয়া মানে এইফালে বেলেগ এজন ল'ৰাক পঠিয়াই পেলাই কিবা এটা মিলাব লাগিব

এতিয়া তোমাৰো চিনাকি তোমাৰ কথাটোও হেৰি ৰাখিবলৈও হেৰি হয় খালেও আকৌ কথা সেই কৰিছোঁ যে সেইটো কাৰণে যদি মই বেলেগ কাৰোবাক মিলাই পেলাই দিব পাৰোঁ ইফালে তেতিয়া তোমাৰ তাত মই গুচি যাওঁ বাৰু ঠিক আছে অ ও